আমাৰ ইস্থানীয় ট্যুৰ গাইড ট্যুৰ গাইড বা সেৱা প্ৰদানকাৰী আছে সেইসকলে আমাৰ অঞ্চলটো সুন্দৰভাৱে পৰ্যটকসলক গাইড কৰে আৰু বিভিন্ন ভাষাত কথা পাতিব পাৰে উদাহৰণস্বৰূপে ভাষাসমূহ হৈছে আপোনাৰ অসমীয়া ইংলিছ হিন্দী বঙালী আদি ধৰণৰ ভাষাসমূহক লৈ পেলাই পৰ্যটকসকলক তেওঁলোকে সকলোভাৱে সকলো কথা বুজোৱাত তেওঁলোক সক্ষম আৰু আপোনাৰ আমাৰ দৰং অঞ্চলৰ বিশেষভাৱে পৰ্যটকসকল বিশেষভাৱে আগ্ৰহী আহিবলৈ আৰু সেই পৰ্যটকসকলক ট্যুৰ বা গাইড ট্যুৰ গাইডসকলে বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহি আছে বৰ্তমানৰ সময়চোৱালৈকে দৰং জিলাত বৰ্তমান কোনো পৰ্যটকসকলৰ সংখ্যা অত্যধিকভাৱে বাঢ়ি গৈ আছে পৰ্যটন মূলক ইস্থানসমূহৰ কাৰণে আৰু সকলো দিশৰ মানুহ বিশ্বৰ সকলো মানুহ আহি আমাৰ দৰং জিলাত উপস্থিত হৈছেহি এই পুৰণি ঐতিহ্যমূলক স্থানসমূহক চাবৰ বাবে আৰু ট্যুৰ গাইডসকলে আমাক আৰু অঞ্চলটোক সুন্দৰভাৱে আগবঢ়াই নিয়াত সহায় কৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ কথাটো কৌশলসমূহ সমূহে পৰ্যটকসকলক অতি আমোদময় কৰি তুলিছে আৰু এই পৰ্যটকসকল অতি সুখী আমাৰ এই টুই ট্যুৰ গাইডসকলৰ লগত আৰু তেওঁসকল তেওঁলোকে আগবঢ়োৱা সেৱাসমূহ অতুলনীয় আমাৰ এই ইস্থানীয় ট্যুৰ গাইডসমূহক লৈ আমি গৌৰৱান্বিত কৰোঁ অনুভৱ কৰিছোঁ আমাৰ এই ট্যুৰ গাইড তথা পৰ্যটকমূলক ইস্থানসমূহ আৰু আগুৱাই যাওক দৰঙৰ নাম আৰু আগবঢ়াক পৰ্যটকমূলক ইস্থান হিচাপে